টেষ্টি টেষ্টি মই এই বাৰ ৰূমটো বৰষুণৰ বতৰ দিনে দিনটো আজি বৰষুণ নেৰানেপেৰা মই ঘৰতে আছিলোঁ ওলায়ো যাব নোৱাৰা আৰু ৰাতিও বহুত হ'ল মোক বাৰু আপোনালোকে অকণমান সহায় কৰি পাৰিব পাৰিবনে মোৰ এটা অৰ্ডাৰ আছিলে খোৱাৰ আপোনালোকে বাাৰু এই পাৰ্চেলটো মোক যেন তেনে এতিয়া ই সময়তে সহায় কৰি দিব পাৰিবনে বাৰু অঁ অঁ পাৰিব ন অঁ ধন্যবাদ দেই তেতিয়া